মই অলপ দিনৰ আগতে এটা বেগ অৰ্ডাৰ কৰিছিলোঁ হেণ্ডবেগ আছিল আৰু খুবেই ভাল আছিল বেগটো তাক অনলাইন যদিও মই আনিছিলো তাৰে হেৰিটো তাৰে কোৱালিটীটো বা যোনটো মেটেৰিয়েল দি বনোৱা হৈছে সাংঘাটিক ভাল আৰু মানে মই এদিন কি হ'ল বেগটো যেতিয়া লৈ গৈ আছিলো তেতিয়া হঠাৎ বৰষুণ দি দিলে আৰু বৰষুণত এতিয়া মই নিবিছাৰিলেও বেগটো অলপ ভিজিল কিন্তু তাৰপিছতো মই যেতিয়া আহিলো মই বৰ বিশেষ ক্ষতি হোৱা বেগটো দেখা নাপালোঁ আৰু সেই গতিকে মই ক'ব বিচাৰো যে বেগটো খুবেই ভাল আৰু মই ভাবিলো কি মানে জানোচা আৰু দুদিনমান থকাৰ পিছত হয়টো বেয়াটো গম পাম কিন্তু নাই আজি এমাহেই হৈ গ'ল কিন্তু বেগটো কোনো ক্ষতি হোৱা দেখা নাই সেই গতিকে মই ক'ব বিচাৰো যে বেগটো খুবেই ভাল আছিল আৰু যোনটো কোম্পানীৰপৰা বেগটো অৰ্ডাৰ কৰা হৈছিলে কোম্পানীটো খুব ভাল গতিকে মই সেইটোৱে ক'ব বিচাৰোঁ যে আৰু খুব কম দামত মই বেগটো পাইছোঁ বেগটোৰ আচল দামটো আছিলে পাঁচ হাজাৰ টকা কিন্তু মই কিবা অ'ফাৰত পাইছিলো কাৰণে মই সেইটো এহেজাৰ আঠশ নিৰানব্বৈ টকাত মই পাইছিলোঁ আৰু সেই গতিকে সিমানখিনি দামত মই খুব ভাল মানে হেৰিৰ বেগ এটা পাইছোঁ